ফুল বা গছ গছনিৰ আপডাল বয়োজ্যেষ্ঠ সকলৰ পৰা দেখি দেখিছোঁ বা শিকিছোঁও হয়তো নিজে ইমানখিনি নিজে কৰিব নাজানিছিলোঁ লোকক দেখিহে কিছু কথা শিকা যায় বা সহায়ো লোৱা হয় তাতে গছজোপা ফুলজোপা কেনেকৈ কেতিয়া কাটিব লাগে তাত কেতিয়া গোবৰ বা অন্য সাৰ পচন সাৰ দিব লাগে তাত মাটি চপাব লাগে এইখিনি হয়তো কাৰোবাক দেখি বা বয়োজ্যেষ্ঠজনক দেখিহে শিকা হয় আৰু সেয়ে মই তেনেকৈয়ে গছ গছনিবিলাকৰ যত্ন লওঁ গছজোপাৰ গুৰিটো সদায় চফাকৈ থ'ব লাগে তাত গোবৰ বা জাবৰ মাটি পানী এইখিনি দিব লাগে খৰালি হ'লে পানী ৰেগুলাৰ দিব লাগে সময়মতে জেনেৰেলি অক্টোবৰ বা ডিচেম্বৰ মাহৰ ভিতৰত ক যিকোনো গছতে কলম দিব লাগে আৰু কিছুমান গছত গোবৰ গুৰিত সৰহকৈ দিব লাগে কিছুমানৰ হয়তো সাৰ বেছি নালাগে ফল মূল ফুলৰ গছত সেইখিনি লাগিব গছ ডাঙৰ ডাঙৰ গছ গছনিত তেনেকৈ আপডাল ল'ব নালাগে ই আপোনা আপুনি নিজে নিজেই ডাঙৰ হৈ যায় কিন্তু সৰু সৰু গছবিলাকত যিবিলাক ফুল জাতীয়ত পৰে সেইখিনি গছত আপডাল ল'ব লাগে সময়মতে আবেলি ৰাতিপুৱা পানী ঢালিব লাগে সাৰ দিব লাগে কেঁচু সাৰ সাৰৰ ভিতৰত কেঁচু সাৰো দিব পাৰে গোবৰো য'ত যি চাই পোক চোক লাগিলে মানে তাত চাই দিব লাগে ছটিয়াই তেতিয়া পোকটো নাইকিয়া হয় তেনেকৈয়ে মই মোৰ গছ বা গছ গছনি ফুল গছবিলাকৰ আপডাল লওঁ